বাঢ়ি অহা পৰ্যটকৰ বাবে ভ্ৰমণৰ বাবে মোৰ অঞ্চলৰ পৰ্যাপ্ত সম্পদ যেনে থকা ঠাই পৰিৱহণ আন্তঃগাঁথনি খুবেই খুবেই দুখনীয় যিহেতু যেতিয়া পৰ্যটক পৰ্যটকসকলৰ সমাগম বৃদ্ধি হয় তেতিয়া থাকিবলৈ ঠাইৰ খুবেই নাটনি হোৱা দেখা যায় ঠিক তেনেদৰে পৰিৱহণৰ ব্যৱস্থাও খুব কম হোৱা দেখা যায় আন্তঃগাঁথনিও যিহেতু মোৰ অঞ্চলটো এক খুবেই পিছপৰা অঞ্চল সেইবাবে আন্তঃগাঁথনিও খুবেই দুখনীয় অধিক পৰ্যটক আকৰ্ষিত কৰিবৰ বাবে আমাৰ যিহেতু বিভিন্ন ধৰণৰ আমি সংস্কৃতি কলা কৌশলসমূহ আমি প্ৰদৰ্শন কৰিব পাৰোঁ বিভিন্ন ধৰণৰ ঠাইসমূহ আমি সজাই পৰাই ভালদৰে আমি ৰাখিব পাৰোঁ তেওঁলোকৰ আন্তঃগাঁথনি যদি চৰকাৰে দিয়ে তেনেহ'লে আমি সেইবোৰ ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ তেওঁলোকক আকৰ্ষিত কৰিবৰ বাবে আমি বিভিন্ন ধৰণৰ এডভাৰটাইজমেণ্টৰ ব্যৱস্থা কৰিব পাৰোঁ লগতে বিভিন্ন ধৰণৰ কলা কৌশল সাংস্কৃতিক বিভিন্ন ধৰণৰ সকলো ফালৰ পৰা আমি তেওঁলোকক আকৰ্ষিত কৰিবৰ বাবে যি যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইসমূহ সেইসমূহ গ্ৰহণ কৰিব পাৰিলে পৰ্যটকসকল খুবেই আকৰ্ষিত হোৱা দেখা যাব